মোৰ প্ৰিয় শব্দ বহুত আছে তাৰ ভিতৰত মা মিঠা সপোন আবেগ মৰম হেঁপাহ সেন্দুৰ ইত্যাদি মা যিহেতু জন্মগতভাৱে আমি প্ৰথম মা শব্দটোৱে আমি উচ্চাৰণ কৰিবলৈ শিকোঁ বা সেই শব্দটোৱেই বেছিভাগ শিশুৱেই প্ৰথম উচ্চাৰণ কৰে আমি দেখি আহিছোঁ আৰু মাৰ সৈতে এটা বেলেগ আবেগ জড়িত হৈ আছে মা বুলি ক'লে পৃথিৱীৰ যেন সমস্ত সুখ সমস্ত সকাহ আমি মাতে বিচাৰি পাওঁ সকলোৰ ফালৰ পৰা সমস্যাৰে জৰ্জৰিত হ'লেও মাৰ কাষলৈ গৈ যিটো আমি স্বস্তি অনুভৱ কৰোঁ সেই শব্দটোত সেই শক্তিটো লুকাই আছে আচলতে গতিকে মা এটা শব্দই মাথোঁ নহয় মা এটা শক্তি আচলতে আৰু মিঠা মিঠা বুলি ক'লে মিঠাইৰ ক্ষেত্ৰতো মিঠা বুলি ক'ব পাৰোঁ চেনি দিয়া যিবোৰ বা চেনি গুড়েৰে জড়িত যি কুঁহিয়াৰ বা ইত্যাদি কিন্তু মিঠা কেৱল এটা সোৱাদৰ ক্ষেত্ৰতে মিঠা নহয় মিঠা মানুহৰ মাত কথা মিঠা মিঠা মানুহৰ মন হ'ব পাৰে গতিকে এই মিঠা শব্দটোৱে মনটো ভাল লগাই তোলে মনটো জীপাল কৰি তোলে সেইবাবেই মিঠা শব্দটো খুব প্ৰিয় আৰু সপোন প্ৰতেকজন ব্যক্তিৰে একো একোটা সপোন থাকে আৰু সেই সপোনৰ পিছত দৌৰিয়েই মানুহে আগবাঢ়ি যায় জীৱনত গতিকে সপোন শব্দটোৱেই জীয়াই থাকিবলৈ শিকায় মানুহক আশা কৰিবলৈ শিকায় মানুহক পৰ পৰৱৰ্তী সময়খিনি আগবাঢ়িবলৈ শিকায় মানুহক এক নতুন উদ্যম দিয়ে এই সপোন শব্দটিয়ে সপোনত এটা মাত্ৰ ই শব্দ নহয় বহুত কিছুমান দিশ ইয়াত সোমাই আছে সপোন শব্দটোত আৰু মানুহে সপোন দেখিব লাগে আৰু যিহেতু সপোন খোলা চকুৰেও দেখিব পাৰি আৰু বন্ধ চকুৰেও দেখিব পাৰি কিন্তু সপোন সদায় মানুহৰ বাবে এটা জীয়াই থকাৰ এটা এটা জীয়াই থকাৰ এটা বিশেষ পথ সপোন আৰু আবেগ আমি আবেগত বিভিন্ন ক্ষেত্ৰত সিদ্ধান্ত কিছুমান লৈ লওঁ মানুহ আবেগিক সাধাৰণতে আৰু অসমৰ অসমীয়া মানুহ বিশেষকে আবেগিক বুলি সকলোৱে কয় আৰু আবেগ মানুহৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰয়োজনীয় কিন্তু আবেগ থাকিলেও আবেগতকৈ আবেগক প্ৰাধান্য দিবও লাগে কিন্তু বিচাৰ বিবেচনাও কৰিব লাগে আৰু সেইবাবে মোৰ আবেগ শব্দটো খুব ভাল লাগে আবেগ বুলি কোৱাৰ লগে লগে মনৰ পৰা এটা ভাৱ এটা ফুটি উঠে আচলতে আৰু মৰম মৰম বুলি ক'লে আচলতে শব্দটোৱে মৰমীয়াল মৰম বুলি কৈ দিয়াৰ লগে লগে মনটো কিবা ভাল লাগি আহে মন উৎফুল্লিত হৈ পৰে মনটো জীপাল হৈ উঠে মৰমে মৰমক টানে গতিকে মৰম সদায়ে প্ৰিয় আৰু জীৱনত যেতিয়া কিছুমান কাম কৰিবৰ বাবে হেঁপাহ জাগি উঠে বা কাৰোবাক লগ পোৱাৰ হেঁপাহেই হওক বা বিশেষ কাম এটা কৰাৰ হেঁপাহেই হওক সেই হেঁপাহে আমাক আচলতে আ আমাৰ আলস্য ভাৱটো আঁতৰাই দিয়ে আলস্য যিটো ভাৱ আমি এলাহ কৰোঁ কিছুমান ক্ষেত্ৰত কিন্তু আমাৰ কোনোবা এটা কাম কৰিবলৈ আমাৰ হেঁপাহ যেতিয়া জাগি উঠে সেই আলস্য ভাৱটোক আঁতৰায়ো আমি সেই কামটো কৰিবলৈ আগবাঢ়ি যাওঁ গতিকে হেঁপাহৰ বিশেষ গুৰুত্ব আছে আমাৰ জীৱনত হেঁপাহ বুলি কৈ দিয়াৰ লগে লগে এটা মৰমলগা শব্দ আৰু সেন্দুৰ সেন্দুৰ যিহেতু ভাৰতীয় সমাজতেই সেন্দুৰৰ যথেষ্ট মহত্ব আছে সেন্দুৰ এগৰাকী বিবাহিত নাৰীৰ এক প্ৰতীক হিচাপে আমি সকলোৱে জানো আৰু সেন্দুৰৰ এটা বিভিন্ন যিটো পৰম্পৰাগতভাৱে সেন্দুৰৰ যি চৰ যি মানুহে লয় আৰু ইয়াৰ যিটো চৰ্চা হয় গতিকে সেন্দুৰ এটা ধুনীয়া শব্দ আকাশত চাং পতা আলাসৰ লাডু অহু কাণে পহু কাণে আকাশত চাং পতা মানে হৈছে বিভিন্ন আমি অলিক কল্পনা কিছুমান কৰোঁ ধৰক চন্দ্ৰলৈ যাবৰ এটা আকাশত চাং পাতোঁ বা বিভিন্ন ধৰণৰ আৰু তেনেকৈ আমি যিটো কাম হোৱাৰ অলিক কল্পনা আচলতে সেইটো হোৱাৰ সম্ভাৱনা তেনেকৈ নথকা প্ৰায় নথকা গতিকে আকাশত চাং পাতি সময় নষ্ট কৰিব নালাগে এনেকুৱা ধৰণেৰে কোৱা হয় আৰু আলাসৰ লাডু অতিকৈ মৰমৰ আমাৰ বিশেষ কিছুমান মানুহ থাকে বা কিছুমান বস্তু বা থাকে আমি আলাসৰ আলাসৰ লাডু বুলি কওঁ আৰু অহু কাণে পহু কাণে আচলতে অহু কাণে পহু কাণে মানে অ'ত ত'ত কিছুমান কথা শুনা বা অ'ত ত'ত কিছুমান কথা শুনি আমি যেতিয়া কিবা এটা মন্তব্য কৰোঁ আনৰ কথা শুনি অ'ত ত'ত কথাবোৰ শুনিলোঁ এনেকুৱা য'ত ত'ৰ পৰা ইজনে সিজনৰ পৰা মুখ বাগৰি যেতিয়া আহে তাকে অহু কাণে পহু কাণে অহা বুলি কোৱা হয় আৰু এগৰাকী অসমীয়া হিচাপে অসমীয়া ভাষাৰ বক্তা হিচাপে স্থানীয় বক্তা হিচাপে যথেষ্ট মই গৌৰৱ অনুভৱ কৰোঁ অসমীয়া ভাষাটোৰ যি সুৱদী সুৰীয়া যি তাৰ বৈশিষ্ট্য আৰু যি এটা সুন্দৰ অসমীয়া শব্দ আছে অসমীয়া ভাষাত আৰু অসমীয়া ভাষাটোৰ যিটো শুৱনি অসমীয়া ভাষা সেইবাবে অসমীয়া ভাষী হিচাপে আৰু অসমীয়া ভাষাত বিভিন্ন ক্ষেত্ৰত বক্তব্য দিবলৈ যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ আৰু এয়া ই মোক যথেষ্ট সুখী কৰে ধন্যবাদ